ছিক্ৰেট ব্যঞ্জন হৈছে এটা কৈছোঁ প্ৰথমটো তামোলফুল তামোলফুল একদম কুমলীয়া ফুলটো তামোলৰ ভিতৰত যিটো সোমাই থাকে ওলাবই নো নোৱাৰে সেই সেইটো বস্তু সেই তামোলফুলটো কাটি ধুনীয়াকৈ উলিয়াই আনিব লাগে ধুই মেলি প্ৰথমে বইল কৰি ল'ব লাগে বইল কৰি যেতিয়া কোমল হ'ব মিক্সিত দি একদম পিঠাগুড়িৰ নিচিনা একদম কোমল কৰি পেলাব লাগে মিক্সিত পিছি পিছি লৈ তাৰপিছত আলুৰ আলুৰ সমানে বইল কৰি ল'ব লাগে আলুকেইডোখৰ থৈ ফুলখিনি মিক্সিত পিছি ল'ব লাগে পিছি লৈ তাৰপিছত আদা নহৰু পিঁয়াজ ধুনীয়াকৈ বটি ল'ব লাগে বটি লৈ তেল কেৰাহিখন গৰম কৰি ধুনীয়াকৈ তেলখিনি গৰম কৰিব লাগে গ গৰম কৰা হোৱাৰ পিছত পিঁয়াজ দিব লাগে তাৰপিছত আদা নহৰু আকৌ পিঁয়াজ বটি থোৱাখিনি তাত ৰঙা কৰি ভাজি ল'ব লাগে ভাজি সেয়া দি দিব লাগে তামোলফুলখিনি পিছি লোৱা তামোলফুলখিনি দি দিব লাগে দি যেতিয়া উতলটো আহিব তাৰপিছত পানী দি দিব লাগে পানী অলপ দিব লাগে ডাঠ হৈ থকাকৈ গ্ৰেভি টাইপৰ দি আলুকেইপিচ দি দিব লাগে যেতিয়া হ'ব তেজপাত তাৰপিছত আকৌ হেৰি মিট মছলা দি দিব লাগে জিৰা গুড়ি জালুক গুড়ি গৰমে গৰমে খাই বহুত ভাল লাগে সেইটো সেইটো মোৰ ছিক্ৰেট কোনেও গম নেপায় সেইটো খানা তাৰপিছত আছে আলু পৰঠা আলু পৰঠা কেনেকৈ বনায় আলু বইল কৰিব লাগে আলু বইল কৰি

মঠি লৈ লাডু কৰি তাৰপিছত এটা এটা ধুনীয়াকৈ পৰঠা বনাই বনাই তেলত ফ্ৰাই কৰি দিব লাগে কমতি তেলত কৰিলেও ভাল হয় সেনেকৈয়ে খাব পাৰি গৰমে গৰমে তাৰপাছত আলু চপ আলু চপটো সেই তেনেকৈয়ে আলুটো বইল কৰি ধুনীয়াকৈ উলিয়াই আনিব আলুটো ঠাণ্ডা হ'ব দিব লাগে তা তাতেও সেনেকৈ আলুটো হেৰি কৰি সানি তাতে আলু পিঁয়াজখিনি ধুনীয়াকৈ আধা ভা ভাজি ল'ব লাগে পিঁয়াজখিনি ভাজি লৈ সেই আলুৰ লগত আকৌ সানি দিব লাগে সানি ধুনীয়াকৈ এটা এটা লাডু কৰি নিমখ দিব লাগে দি আন্দাজমতে নিমখ জলকীয়া দি আৰু সেই পিঁয়াজ আধাভজাখিনি দি ধুনীয়াকৈ লাডু কৰিব লাগে লাডু কৰি তাৰপিছত বেচন সানি ল'ব লাগে বেচনৰ লগত লেতিয়াই লেতিয়াই বেচনৰ লগতো নিমখ হালধি মছলা অলপ দি জলকীয়া গুড়ি জি ক'লাজিৰা এনেকৈ দি ধুনীয়াকৈ সানি তাৰপিছত লেটিয়াই লেটিয়াই তাৰপাছত গৰম তেল কৰি কেৰাহি এখনত এই গৰম তেলত এটা এটাকৈ ফ্ৰাই কৰি দিব লাগে সেয়াও কম তেলত দিলেও হয় অলপ চেপেটা চেপেটা টাইপত দি দিব লাগে খাব লাগে ধুনীয়া লাগে ধুনীয়াকৈ ফ্ৰাই কৰি খাব খাই ভাল লাগে সেইটো তেনেকৈয়ে